বিশ্বনাথ জিলাৰ মেইন হ'ল জীৱিকাৰ মূল লক্ষ্য হৈছে কৃষি কৃষিৰ ওপৰত ভৰষা কৰি আমাৰ গাঁৱলীয়া মানুহবোৰে নিজৰ জীৱন যাপন কৰি আহি আছে আৰু যিবোৰ মানুহে টাউনত থাকে বা সিহঁতৰ টাউনত থাকি ভাল পায় সিহঁতৰ চৰকাৰী চাকৰি পচন্দ কৰে কাৰণ ইহঁতে গাঁৱত সময় দিব নোৱাৰে আৰু ব্যক্তিগত খণ্ডৰ মানুহ যিখিনি ইহঁতে আছে সিহঁতে গাঁৱত বা টাউনতে সিহঁতে নিজৰ নিজৰ সৰু সুৰা ব্যৱসায় কৰি নিজৰ পৰিয়াল পোহ পালন কৰি ইহঁতে নিজৰ জী জীৱন যাপন কৰি গৈ আছে আৰু আমাৰ জিলাখনত নিবনুৱা সমস্যা যেনে আমাৰ চাৰিআলিত বহুতো নিবনুৱা সমস্যা আছে যেনে আমাৰ এখন আমাৰ গাঁৱলীয়া বা গাঁৱলীয়া মানুহৰ ডাঙৰ বেমাৰ আজাৰ হ'লে আমি আমাৰ বিশ্বনাথ চাৰিআলিত ট্ৰিটমেণ্ট কৰিব নোৱাৰাৰ বাবে আমাক বহুতো সমস্যা হয় আৰু আমি আমি নিজৰ বেমাৰ ট্ৰিটমেণ্ট কৰিব নোৱাৰোঁ আৰু আমি দূৰত নিবলগীয়া হয় আৰু কাৰণ আমাৰ গাঁৱলীয়া মানুহৰ হাতত ইমান পইচা পাতিও নাথাকে সেইবাবে আমি আমাৰ বিশ্বনাথ চাৰিআলিত এনেকৈ ডাঙৰ হস্পিটেল নথকাৰ বাবে আমি বহুতো বহুত কষ্ট হয় আমাৰ